আমি মানে ঠাণ্ডা দিনকেইটাত ফুৰি চাকি ভাল পাওঁ কাৰণ কেলে ঠাণ্ডা দিনকেইটাত মানে ডেটোত খুব মানে গা ঘাম পানী একোৱেই নোলায় গৰম দিনত যেনেকৈ ধৰি লওক অশান্তি হয় আৰু থাকিবলৈকে ঠাণ্ডা দিনকেইটা ফুৰিবলৈ চাকিবলৈ গ'লে মানে মানে সুবিধা হয় আৰু কাৰণ কেলে গাতে কাপোৰ কানি লাগি থাকে ধৰি লওঁ চোলা এটা পিন্ধিলোঁ ঠাণ্ডা গুচিলে কাপোৰ এখন ল'লো ঠাণ্ডা গুচিলে গৰম ছিজনত ফুৰিবলৈ বা ক'বলৈ যাবলৈ মা ঘৰলৈকে যাওঁ ঠাণ্ডা দিনকেইটাত আজি আৰামত গ'লোঁ আৰামত ধৰি লওক থাকিলোঁ তেওঁ গৰম দিনকেইটাত ফুৰিবলৈ থাকিবলৈ নাযাওঁ মানে কেলে এই গৰমৰ কাৰণে অশান্তি পাওঁ কাৰণেই নাযাওঁ আৰু সেই বিনিময়ৰ দিনবো এটা ঠাণ্ডা দিনকেইটা মানুহক যোনে নহ আমাৰ ঘৰলৈকে এইবিলাক আলহী কেইজনমান আহিলে ধৰি লওক ফুৰিবলৈ আহিছে মানে ঠাণ্ডা অনুভৱ আৰু কোনো হেৰি নাই মানে মনত সেইটোও মানে কষ্ট নাই সেইকাৰণে মানুহ নিজেও যাওঁ মই ঠাণ্ডা দিনত ফুৰিবলৈ চুৰিবলৈ বেছিকৈ ভাল পাওঁ মানে ঠাণ্ডা দিনকেইটাই মই বেছিকৈ ভাল পাওঁ ভাল পোৱা ক্ষেত্ৰতেতো এতিয়া বোলে যেনি তেনি যাওঁ দেই আজি ওলালো পেলাই আজি ঠাণ্ডা কোনো হেৰি নাই মানে মনত সন্দেহ অভাৱ নাই আৰু গৰম বুলি কিবা বুলি ঠাণ্ডা দিনত ঠাণ্ডাই ফুৰি থাকে সেইকাৰণে ফুৰিবলৈ মানে ঠাণ্ডা দিনকেইটাতে ভাল লাগে মা ঘৰলৈকে বোলে আজি যাওঁ যাওঁ গৈ মেলি থাকো কোনো ৰাগজাল নাই আৰু ঘৰ বোলে গাতে এখন স্কাৰ্ফ ল'লোঁ এটা ছুৱেটাৰ পিন্ধিলোঁ আৰু গৈ মেলি ভাল লাগে মানে যিমানে কাপোৰ কানি লোৱা হয় সিমানে গৰমৰ অনুভৱ আহে সেইকাৰণে ফুলি চাকিও ভাল লাগে মই ডাঙৰ পৰাও মানে হেৰি নাই নোহোৱাত সেইকাৰণে ঠাণ্ডা দিনকেইটা ফুৰি থাকি ভাল লাগে বুলি ভাবোঁ